মই যোৱা সপ্তাহত এখন কম্পিউটাৰ ৰিলেটেড কিতাপ কিনিছিলোঁ কিতাপখনৰ দাম চাই কিতাপখন খুবেই পঢ়ি খুবেই উপকৃত হৈছোঁ কাৰণ তাত প্ৰিণ্টিং আৰু কুৱেশ্যনচ এনছাৰবিলাক খুব ভালদৰে তাতে দিয়া হৈছে আৰু পঢ়ি পিনে খুবেই উপকৃত হৈছোঁ কিতাপখনৰ পৰা তাত কম্পিউটাৰ লগত জড়িত সকলো কথা লিখা আছে আৰু কিতাপখনত কিতাপখন খুবেই মানে স্পষ্টভাৱে পঢ়িব পাৰি ভাল লাগে ভাল লাগিছে আৰু